হেল্ল' অঁ বৰুৱা হয়নে অ আপোনাক অকমান দৰকাৰ আছিল আমি অহা মাহত মানে কাজিৰঙাৰ ফালে ফুৰিবলে যাম বুলি ভাবিছিলোঁ আমাক ফটোগ্ৰাফাৰ এজন লাগিছিলে ফটোগ্ৰাফাৰ মানে লাগিছিলে আমাক আমাৰ লগত যাবৰ কাৰণে পাৰিব নে যাব হয় অহা মাহৰ বন্ধ বাৰ এটাত যাম বুলি ভাবিছোঁ

অঁ ঠিক আছে সময়টো মিলাব লাগিব আপোনাৰ টাইমতে যাম অহা মাহৰ মানে বন্ধ বাৰ এটাতে যাম বুলি ভাবিছোঁ প্ৰগ্ৰেমটো বনাব লাগিব পইচা পাতি কিমান ল'ব

অঁ মোৰ বিকি মোৰ পৰিয়াল যাব মোৰ ফেমিলি যাব মোৰ ল'ৰা ছোৱালী হাল যাব আৰু বিশেষকে বেছি কাম নাই ফটো কেইখনমান উঠাবলগীয়া আছে মানে উঠাব লাগিব মানে তাতে কাজিৰঙাত গৈ

ঠিক আছে হ'ব বন্ধ বাৰ এটাতে ল'ম অঁ হ'ব